অ যাম যাব পাৰি কেইটাত অ হেৰি আৰু কোন কোন যাব তই মই আৰু কি কৰিম গৈ পেলাই আমি অ অ অ হ'ব ঠিক আছে ক'ম বাৰু অ বহুত দিনৰ পৰা খেলা নাই আমি খেলিম আজি সেই মই বেয়া পাওঁ খাই হ'ব আৰু তহঁতে খাই ল'বি আৰু আছে নহয় দেবাহুতিহঁতো যাব লগত

অ অ

ৰিক্সাত যাম আকৌ বেছি দূৰ নহয় নহয় অ কেলৈ তোৰ ওচৰত পইচা নাই নেকি ভিক্ষাৰী

হ'ব দে বিশ টকা এটাটো ওলাবয়েই টমটমত যাম আমি টমটমত যাওঁনে টেম্পুত যাম